আমাৰ দৈনন্দিন জীৱনত মানে আজিকালি মোবাইল ফোনটো বহুত মানে উপযোগী হিচাপে গণ্য কৰা হৈছে মোবাইল ফোনৰ পৰা মানে আমি বহুত নজনা কথা জানিব পাৰোঁ মানে আৰু এই বস্তু এই ফোনটো নহ'লে মানে আমাৰ দৈনন্দিন জীৱনটো যেনে ৰৈ যোৱা নিচিনা লাগে সেই গতিকে মানে আমাক ফোনটো লাগেই আমি ফোনত কিছুমান নজনা কথা আজিকালি জানিব পাৰোঁ ধৰি লওক কিবা এটা বস্তু বনাবলৈ লৈছো সেইটো বোলে আমি কেনেকৈ বনাম সেইটো ধৰি লওক চাবৰ কাৰণে আমি মোবাইলত ইউটিউবত গৈ পেলাই মানে চাই লওঁ বা আজিকালি কিবা এটা কাৰোবাক বস্তু এটা দিবলৈয়ো হোৱাটছেপত আমি ধৰি লওক বস্তুবিলাক আদান প্ৰদান কৰিব পাৰোঁ ফটো দিব পাৰোঁ বা মোবাইলত আমি ভিডিঅ' কল কৰিব পাৰোঁ দূৰত থকা মানুহৰ লগত ধৰি লওক তেনেকৈ কথা পাতি মানে ভাল লাগে ধৰি লওক যেন ওচৰতে থাকে ধৰি লওক বা আমাৰ বংস পৰিয়ালৰ লগতো দিনটো ফোনত মানে আমি কথা পাতি পেলাই থাকো বা কেতিয়াবা মনটো বেয়া লাগিলে ফে'চবুকটোকে খুলি চালোঁ ভাল লাগে তেনেকুৱা আৰু আৰু মানে আমি বোলে নহয় ৰাতিপুৱা বোলে মনটো পৱিত্ৰ কৰিবলৈ আমি মোবাইল ফোনটো লগাই লওঁ তাত হৰি নাম শুনিলে ভাল লাগে বা কিবা এটা নাচ গানৰ প্ৰ'গ্ৰেম বা যি টি আমি মোবাইল ফোনটোত উলিয়াই চাই থাকিব পাৰোঁ সেই গতিকে আমাৰ দৈনন্দিন জীৱনত মানে মোবাইল ফোনটো বহুত মানে দৰকাৰী ধৰি লওক সেই গতিকে আমাৰ লাগেই আৰু ফোনটো ধৰি লওক সকলো সময়তে কোনোবা কেনিবাদি গৈছে আহি পোৱা নাই ধৰি লওক ল'ৰা ছোৱালী তেতিয়াও আমি চিন্তা হৈ থাকে ফোনটো কৰিলে ধৰি লওক আমাৰ মনটো ভাল লাগে কেতিয়া আহি পাব ধৰি লওক আমি সেই কথাটো গম পাওঁ নহ'লে আগৰ দিনত আহি নোপোৱালৈকে চিন্তা কৰি থাকিব লাগে সেই গতিকে আমাৰ জীৱনত মোবাইল ফোনটো বহুত আৱশ্যকীয়